মোৰ খুব প্ৰিয় বিষ্ণু বিষ্ণু খাৰঘৰীয়া দেৱ

তপন দাস

তেওঁৰ অভিনয়বিলাক চালে এতিয়াও এনেকুৱা লাগে যেন তেওঁ আমাৰ মাজতেই আছে খুব সজীৱ হৈ থাকে স্মৃতিবোৰ

মই মানুহজনকেই মানুহজনেই মোৰ খুব প্ৰিয় তেওঁক যিয়ে নকৰক মোৰ ভালেই লাগে

গতিকে এতিয়া মানে এজন বুলি ক'বলে আমাৰ খুব টান হয়